হেল্ল' ছুইগী মই এটা বাৰ্টাৰ চিকেন অৰ্ডাৰ কৰিছিলোঁ অৰ্ডাৰটো মোৰ ওচৰত আধা ঘণ্টাৰ ভিতৰত পাব লাগিছিল কিন্তু এতিয়া এঘণ্টাৰো ওপৰত হৈ গ'ল অৰ্ডাৰটো আহি মোৰ ওচৰত পোৱা নাই ইয়াৰ বিলম্বৰ কাৰণ কি মোক জনাব পাৰিব নেকি